এজন পৰ্যটকে আপোনাৰ ঠাইত বা ওচৰত কেইখনমান ঠাই চাব বিচাৰিছে তেওঁলোকক কিমান খৰচ কৰ্জন সেইটো এতিয়া আপোনালোকে এতিয়াতো ডিষ্টেঞ্চ লৈ কথা হ'ব আমাৰ ওচৰৰ ঠাই আহিলে ধৰি লওক এদিনত টেক্সিৰ ভাড়া যাব হয়তো টেক্সি বা গাড়ীৰ ভাড়া যাব পাঁচশ টকাৰ ভিতৰত এজন পৰ্যটকৰ বাবে কৈছোঁ পাৰ পাৰচন আৰু তেওঁলোকে যদি খাব বিচাৰিছে খাব তেতিয়া তেওঁলোকে মাছ মাংস খালে দুশ পঞ্চাছ টকাৰ ভিতৰত হ'ব নিৰামিষ খালে এশ টকাৰ ভিতৰত হ'ব তেওঁলোকে সৰু সুৰা চাহ খালে তেওঁলোকে পঞ্চাছ ষাঠি টকাৰ ভিতৰত হ'ব তেওঁলোকে মোটামুটি এক হাজাৰ টকাৰ ভিতৰত এজন পৰ্যটকে ওচৰৰ সৰু সুৰা যিমানবোৰ ঠাই আছে তেওঁলোকে ধুনীয়াকৈ চাব পাৰে আৰু খোজকাঢ়িলে খোজকাঢ়ি গ'লে বা নিজৰ ভৰিৰে গ'লে তেতিয়াতো আৰু বহুত কমতে হ'ব এনেকৈয়ো যাব পাৰে এইটো এইটো এতিয়া দূৰত্বৰ কথা হ'ব যিমান দূৰত্ব সিমানেই পইচা বাঢ়িব যিমান দূৰত্ব কম সিমান পইচা কমিব